মোৰ এখন দো ব্যৱসায়ৰ বাবে এখন দোকান আছে আৰু দোকানত শাক পাচলি বিক্ৰী কৰোঁ ঘৰতে নিজে উৎপাদন কৰি ধৰক কোনো ধৰণৰ মানে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ জৈৱিক সাৰে দি সানিও ৰাইজেও তেনেকৈ ভাল পাইছে আৰু ব্যৱসায়টো অলপ উন্নতো হৈছে আজিৰ ডে'টত নিজেই কৰো আৰু

এনে ধৰক স্থানীয় সমাজখনলৈ অলপমান বস্তু নিজে কৰিছোটো অলপ কমতো দিব পাৰি স্থানীয় ৰাইজেও ভাল পাইছে আৰু তেনেকৈ ঘৰখনো চলিছে আৰু নিজেই কষ্ট কৰি